হেল্ল' অটোমোবাইল এজেঞ্চীত লাগিছেনে মোৰ ঘৰ বিশ্বনাথ চাৰিআলি লেহুগাঁৱত মোৰ মানে ইমাৰজেঞ্চীলী এখন কেব বুক কৰিবলগীয়া আছিলে মোৰ লগৰ এটাৰ এক্সিডেন্ট হৈছে তে এনেই পোৱা নাই মই সেইটো কাৰণে মানে আপোনালোকক কন্টেক্ট কৰিলোঁ আপোনালোকে আগে পাছে বহুত মানুহক হেল্প কৰা শুনিছোঁ সেইটো কাৰণে আপোনালোকলৈ ফোন কৰিলোঁ যদি আপোনালোকে পাই বিচাৰি পায় তেনেহ'লে মোক জনাবচোন মই তেজপুৰলৈ যাবলগীয়া আছিলে